কুকুৰা খাবলৈ মৰা বিভিন্ন পদ্ধতি আছে এইবোৰ ধৰক সিহঁতক গেছ দিও মাৰিব পৰা যায় কিবা বনৌষধিও আছে ডক্টৰ ওচৰতো দৰৱ পায় আৰু কিছু কিছুলোকে হালাল দিওঁ তেনেকৈ মৰা হয় খাবলৈ বুলি ইয়াত থকা মানে কি ক'ব সেইবোৰ এতিয়া খোৱাবস্তু খাবলৈ যে হেৰি কৰিছে সেইকাৰণে এইটো বধ কৰিবলগীয়া হয় খাবলৈ বুলি তেনেকৈ নৈতিক ব বিবেচনা বুলি ক'বলৈ গ'লে হিচাপ মতে তেনেকৈ মৰাটো এটা কি ক'ব এতিয়া দুখ লগা কথা উপায় নাই সেইটো মাৰিবই লাগিব যিহেতু খাবই লাগিব ডক্টৰ দৰৱো আছে বহুত তেনেকৈ দি মাৰিব পৰা যায় খাব পৰা যায় তাৰপিছত বনৌষধি খোৱালেও এনেকৈ মৰি যায় তেনেকৈ খাবলৈ বুলি ঘৰতে আৰু বেছি যিটি কৰিব নালাগে তেনেকৈ কৰি আৰু খাবলৈ মৰা হয়